ক'ল্ড ড্ৰিংকছ্ বা অন্যান্য পেকেটৰ চৰপতটো গৰম দিনত ঘৰতে ব্যৱহাৰ ঘৰতে তৈয়াৰ কৰা তৈয়াৰ কৰি তৈয়াৰ কৰি খোৱা চৰপতৰ শৰীৰৰ বাবে আমাৰ উপকাৰী কিয়নো ক'ল্ড ড্ৰিংকছ্ত যি কেমিকেল ব্যৱহাৰ কৰে সেই কেমিকেলৰ দ্বাৰা শিশুৰ পৰা শিশুকে ধৰি ডাঙৰ সকলোৰে বেমাৰ হ'ব পাৰে ক'ল্ড ড্ৰিংকছ্ বা অন্যান্য পেকেটত সাধাৰণতে এটা সময়সীমা ধৰি দিয়া হয় সেই সময়ৰ কাৰণে এই চৰপতসমূহত কেতিয়াবা সময় পাৰ হৈ যোৱাৰ পিছতো সেই চৰপত ব্যৱহাৰ কৰা কিনি ব্যৱসায়ীজনে বিক্ৰী কৰে এই এই বিকাৰ ফলত আমাৰ নানা ধৰণৰ মাৰাত্মমক ৰোগ হ'ব পাৰে আজিকালি ক'ল্ড ড্ৰিংকছ্ বা অন্যান্য পেকেটত সাধাৰণতে কি হয় জেঠী প ধৰি তেনেধৰণৰ এই কীট পতংগৰো ওলাইছে বুলি আমি জানিব পাৰোঁ সেইকাৰণে আমি ঘৰতেই ব্যৱহৃত যদি নেমুৱেই হওক বা বেলেই হওক বা কুঁহিয়াৰ ৰসেই হওক বা এই ধৰি লওক কমলা ৰসেই হওক আপেলৰ ৰসেই হওক কলৰ ৰস কলৰ জুইচ আদি বনাই পেলাই আমি চ গৰমত চৰপত কৰি খাব পাৰোঁ আমাৰ এই নেমু চৰপতৰ দ্বাৰা আমি নেমু নেমু কমলা এইবিলাকত আমি ভিটামিন চি চি চি ভিটামিন পাওঁ এই চি ভিটামিনে আমাৰ শৰীৰৰ বাবে অতি উপকাৰী সেইকাৰণে আমি ঘৰতেই ব্যৱহাৰ ঘৰতে তৈয়াৰ কৰা নেমু ৰস আমাৰ শৰীৰতো শৰীৰটো যথেষ্ট ঠাণ্ডা কৰি ৰাখে লগতে আমি যি ভিটামিন পাওঁ সেই দ্বাৰা আমাৰ যথেষ্ট উপকাৰ হয় সেইকাৰণে আমি ঘৰতে তৈয়াৰ কৰা নেমু চৰপত কমলা চৰপত খাব পাৰো আৰু কেতিয়াও আমি কম এই বেলৰ ৰস বেলটো পুৰি পেলাই তাক পানীৰ অলপ মিক্স কৰি সেয়া গৰম দিনত আমি খালে শৰীৰটো যথেষ্ট ঠাণ্ডা হয় তেতিয়াও আমি তেনেধৰণেও আমি বেলৰ চৰপত বনাই ল'ব পাৰোঁ বেলৰ চৰপতৰ পৰা আমাৰ যদি ডায়েৰীয়া হয় তেতিয়াও আমি বেলৰ চৰপত ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেইদৰে কুঁহিয়াৰ কুঁহিয়াৰ যদি আমি আমাৰ যদি পেচাব পেচাবৰ পেচাব ইনফেকশ্যন হয় তেতিয়া আমি সেই কুঁহিয়াৰ ৰস ব্যৱহাৰ কৰিব পাৰোঁ ঠিক সেইদৰে আমি কলৰ কল কলটো ফেনেকি পেলাই কলৰ পৰাও আমি এই জুইচ নিচিনাকৈ ব্যৱ জুইচ নিচিনাকৈ কৰি পেলাই আমি তেনেকৈ কলৰ চৰপতটো বনাব পাৰোঁ ঠিক সেইদৰে আমি কুঁহিয়াৰ ৰস কুঁহিয়াৰ ৰসো উলিয়াব পাৰোঁ তাৰপৰা আমি গৰম দিনত এতিয়া তেতেলী উচ্চ ৰক্তচাপত ভুগি থকা মানুহবিলাকে গৰম দিনত আমি গৰমদিনত তেতিয়া তেতেলী অলপ তেতেলী লৈ তাত অলপ পানী দি নে নিমখ চেনি অলপ দুইটাই দি পেলাই তাৰ দ্বাৰা চৰপত ব্যৱহাৰ চৰপত বনাই পেলাই তেনেকৈ সেয়া খাব পাৰোঁ তেতিয়া ধৰি লওক উক্ত ৰক্তচাপৰ পৰাও হাত সাৰিলে আৰু গৰমৰ পৰাও হাত এইদৰে আমি ঘৰতে ব্যৱহৃত চৰপত বনাব পাৰোঁ আমি বজাৰত পোৱা যেনে অন্যান্য পেকেটত যি কেমিকেল দিয়ে সেই কেমিকেলে যি আজিকালি আমাৰ শিশুসকলক শিশুসকলৰ নানা ধৰণৰ অসুখত ভুগা দেখা যায়